ডিঙি চৰ্চৰণি খোৱাটো আমাৰ গাঁৱৰ বয়োজ্য়েষ্ঠ মানুহবিলাকৰ মুখত শুনামতে আমি সেইটো গৃহ ব্যৱহাৰো কৰি আহিছোঁ আৰু তেওঁলোকে বয়োজ্য়েষ্ঠ মানুহবিলাকে কোৱা মতে আমি কেঁচা হালধিৰ ৰস এচামুচৰ লগত খাটি মৌজোল মিহলাই খালে সব ডিঙিৰ চৰ্চৰণি ভাল হয় সেইটো প্ৰাথমিক চিকিৎসা হিচাপে আমি আগৰ পৰা ব্যৱহাৰ কৰি আহিছোঁ আমাৰ ঘৰতো খাবলৈ দিয়ে আমি খাওঁ আৰু এইটো ঘৰত যিটো কলু কলীয়া তুলসী বুলি কোৱা হয় সেই কলীয়া তুলসীৰ পাত ধুই ভালদৰে ধুই তাক আপুনি মুখত দাঁতেৰে চোবাই খাই দিলেও ভাল হয় আৰু চাহপাত যিটো আমি চাহ খাওঁ সেই চাহপাতৰ চাহপাতৰ গুটিটো চিগেট পাতি যদি খোৱা হয় দুই তিনি হোপ মাৰি দিয়া হয় তাৰ ধোঁৱাটো লাগিলেও ডিঙিৰ চৰ্চৰণিটো ভাল হয় আৰু সদ্যহতে আমি গৰম পানী ব্যৱহাৰ কৰিব লাগে কুহুমীয়া গৰম পানীয়ে খুব মতে ডিঙিটো কুলি কুলি কৰিব লাগে তেতিয়া অতি শীঘ্ৰে ভাল হোৱাৰ সম্ভাৱনা থাকে আমি প্ৰাথমিকভাৱে এইবিলাক নিজে কৰিয়ে ব্যৱহাৰ কৰিয়ে থাকোঁ আমাৰ নিজৰ হ'লেও কৰোঁ বা আনৰ কাৰোবাৰ হৈছে বুলি ক'লেও ইয়াৰ আমি ইয়াকে উপদেশ হিচাপে দিয়া হয় আৰ্ আৰ্হি হিচাপেও ব্যৱহাৰ কৰোঁ ঘৰত আৰু বেছি ঠাণ্ডা ল'ব নালাগে ঠাণ্ডাত থাকিব নালাগে পৰাপক্ষত এনেকুৱা হ'লে ডিঙি চৰচৰালে বা কিবা হ'লে ডিঙিত ভাল চাফা কাপোৰ এখন মাৰি ৰাখিব লাগে তেতিয়া অতি সোনকালে ভাল হোৱাৰ সম্ভাৱনা থাকে